হয় মই বাইকৰ যত্ন মানে যদি বাইকখন বহুত লেতেৰা হয় তেনেহ'লে বাইকখন ভালদৰে ধোৱা যায় ধুই উঠি তাত ভালদৰে পলিচ মৰা হয় এটা বাইকৰ পলিচ পায় যোনটো বহুত লেতেৰা হ'লে সেই পলিচটো মাৰিলে পলিচটো মাৰিলে পলিচ একদম নতুনৰ নিচিনা দেখা হয় গতিকে সেই পলিচটো মাৰিলে বাইকখন বহুদিনলৈ ধুনীয়া হৈ থাকে সুন্দৰ হৈ থাকে আৰু সঠিক টাইমত ছাৰ্ভিচিং কৰিব লাগে কেতিয়াবা বহুতে দেখা যায় যে বাইকখন কিনে কিন্তু বহুদিনলৈ ছাৰ্ভিচিং নকৰে এনেকুৱা হ'লে বাইকখনৰ যন্ত্ৰ পাতিবোৰ বেয়া হৈ যায় গতিকে সঠিক টাইমত সঠিক ছাৰ্ভিচিং কৰিব লাগে আৰু লগতে তেল তেল যোনটো মবিল পোৱা যায় বাইকৰ মবিল পোৱা যায় সেই মবিল সময়ত সঠিক সময়ত ভাল ভাল মবিল ভৰাব লাগে কোনো দীঘলীয়া ৰাইডত গ'লে সকলো বাইকৰ যন্ত্ৰ পাতিবোৰ আদিবোৰ ভালদৰে চাই চিতি ল'ব লাগে যাতে দীঘলীয়া ৰাইডত কোনো সমস্যা নহয় বাইকত চলোৱা কেতিয়াবা ভাগৰুৱা হৈ পৰা যায় গতিকে সদায় কম ভাগৰুৱা হৈ নপৰে সদায় কমফৰ্টেবল কাপোৰ বা ৰাইডিং জেকেট পিন্ধিব লাগে তেতিয়া মানে ৰাইডিং কমফৰ্টেবল কাপোৰ পিন্ধিলে গোটেই ৰাইডিং ৰাইডিঙৰ ভ্ৰমণটো ভাল হয় গোটেই ভ্ৰমণটো সৰু সৰু ভাগত ভাগ কৰি ল'ব লাগে যেনে চাৰিশ কিলোমিটাৰ ৰাইডিং কৰিব বিচাৰিলে সেইটো চাৰি ভাগত যেনে পঞ্চাছ কিলোমিটাৰ পঞ্চাছ কিলোমিটাৰ পঞ্চাছ কিলোমিটাৰ পঞ্চাছ কিলোমিটাৰ এনেকৈ ভাগ কৰি চলাব লাগে ৰাইডিংৰ আগত ৰাইডিং ভ্ৰমণৰ প্লেন কৰাৰ আগতে ৰাইডিংৰ বাবে এক্সেচাইজ কৰিব লাগে কিছুমান এক্সেচাইজ থাকে যেনে ষ্টেমিনা বঢ়োৱা এক্সেচাইজ সেই ষ্টেমিনা বঢ়োৱা এক্সেচাইজবোৰ আগতে কৰিব লাগে যাতে ৰাইডিঙৰ টাইমত নিজৰ দেহটো ভাগৰুৱা হৈ নপৰে ৰাইডিঙৰ আগত কেইদিনমান ভালদৰে খাব লাগে শুব লাগে টোপনি বেছি খতি কৰিব নালাগে আৰু বেছি দীঘলীয়া ভ্ৰমণ ভ্ৰমণ বা প্লেন কৰিব নালাগে সদায় সৰু সৰু বা চুটি ৰাইড প্লেন কৰিব লাগে যেনে দিনত এশ কিলোমিটাৰ এনেকুৱা ধৰণৰ পাৰ ডে এশ কিলোমিটাৰ এনেকুৱা ধৰণৰ ভ্ৰমণ প্লেন কৰিব লাগে ৰাইডত সদায় নিজৰ পাৰ্টনাৰৰ লগত কৰিব লাগে অকলে কৰিলে অলপ কষ্টকৰো হয় লগতে কষ্টকৰ হয় গতিকে আপোনাৰ বিশ্বাসযোগ্য পাৰ্টনাৰৰ লগত ভ্ৰমণ কৰিব লাগে বাইক সদায় দীঘলীয়া পথত সতৰ্ক বুলি ক'লে বাইক সদায় কম স্পীডত চলাব লাগে বেছি স্পীডত চলালে এক্সিডেণ্ট হোৱাৰ আশংকা থাকে গতিকে কম স্পীডত চলাব লাগে আৰু যদি টোপনি লাগে আৰু যদি টোপনী লাগে তেতিয়া ভালদৰে চকুত পানী মাৰি ল'ব লাগে লাগে অলপ সময় ৰখি ল'ব লাগে তেতিয়া এক্সিডেণ্ট হোৱাৰ পৰা সাৱধান হোৱা যায় এক্সিডেণ্ট নহয় তেতিয়া আৰু বেছি হেভি বস্তু খাব নালাগে বেছি হেভি বস্তু খালে মানে টোপনি ধৰে গতিকে এই হেভি বস্তুবোৰ বেছি খাব নালাগে এইখিনিয়ে